যুৱকসকলৰ নিবনুৱা অৱস্থাৰ বাবে চৰকাৰে কিছুমান আঁচনি হাতত ল'ব লাগে যিবোৰ আঁচনিৰ দ্বাৰাই নিবনুৱা যুৱকসকলে নিজৰ ভৰিত নিজে ঠিয় হৈ নিজৰ সংসাৰখন চলাৰ উপৰিও মা দেউতাক প্ৰতিপালন কৰিব পাৰে এনে কিছুমান চৰকাৰী আঁচনি ল'ব লাগে চৰকাৰে হাতত সেইটো চৰকাৰীয়ে হওক বা বে চৰকাৰীয়ে হওক মুঠৰ ওপৰ নিবনুৱা যুৱকসকলে সেই আঁচনিৰ জৰিয়তে ভৱিষ্যতৰ উন্নৰ উন্নতিৰ জখলাত বগাই যাব পৰাকৈ আৰু নিজৰ ঘৰখনক সুকলমভাৱে চলাই নিবৰ বাবে সহায় কৰিবলৈ মই চৰকাৰক আহ্বান জনাইছোঁ